বজাৰ বৰ ভাল নহয় ও এই বিক্ৰী বাৰ্তাও কম মাল আগতে আহিলে এতিয়া অহা নাই মানে বিক্ৰী বাৰ্তা কম কাৰণে মানে বস্তুটো অৰ্ডাৰ দিয়া নাই আনিবলৈ বাকী আগত অনাখিনিয়ে আছে এতিয়া আকৌ এতিয়া সেইকাৰণে অৰ্ডাৰ দিয়াই নাই হয় হয় সেইটো কাৰণে মানে ধৰক আৰু মানে কাষ্টমাৰো কমি গৈছে এতিয়া দুই এজন আহে তাকে দামত দাম ক'লে ভয়ে খাই যায় অ' তেনেকেই সেয়া আৰু মাজে সময়ে দিনটো বহি থাকিলেওচোন মানে দুই এটা কাষ্টমাৰহে তাকো দামে দামে নপতেই তাকে তাৰ মাজতে আৰু দুই এটা যেনিবা চলাওঁ আৰু তাকেহে কম দামতে অঁ আনিলে মানে তেতিয়া অকণমান ইয়াতো কিবা এটা কৰিব পাৰি আৰু কমতে বিকিব পাৰি যে অকণমান নিজৰ এটা কিবা চাব লাগিব নহয় নাথাকে তাকেহে সেইকাৰণে হয় হয় তাকেহে তাৰপিছতে সেইকাৰণে কৈছোঁ তাকে অকণমান কিবা এটা নিজলেও চাই কিবা হেৰি বিকিব লাগিব আৰু কেনেকুৱা আপোনাৰ কেনেকুৱা চলি আছে অ'

হয় হয় যে হয় সেইটো অনলাইন হয় হয় হয় হয় হয়

উপাইটো নাই আৰু সেইটো বিজনেছত নামিলোঁ যেতিয়া আৰু তেনেকৈ এতিয়া বৰ্তমান চলাই লৈ যাব লাগিব হয় হয় আছোঁ আছোঁ দেই এই এইটো নো কিনো আৰু বিচনো এতিয়া বিকা বিকা নোহোৱা চিন্তা হৈ পৰিছে এতিয়া যেনেকুৱা বস্তুৰ দাম বাঢ়ি গৈছে হয় অ' অ' ঠিক আছে দিয়ক